মই যোগাসনৰ শ্ৰেণীলৈ গৈছিলোঁ বা এতিয়াও যাওঁ কাৰণ ঘৰত যোগাসন কৰা আৰু তাতে গৈ যোগাসন কৰাৰ মাজত বহুত পাৰ্থক্য থাকে যোগাসনৰ কেন্দ্ৰলৈ গ'লে আমাক এজন শিক্ষকে কেনেকৈ আমি যোগা কৰি আছোঁ সেইটো চাই থাকে তাৰ বাবে আমি ভালদৰে শিকাই দিয়ে যে এইটো এনেকৈ নহয় তেনেকৈ কৰিব লাগিব সূৰ্য নমস্কাৰৰ কেনেকৈ কৰিব লাগে পূৰা ভালকৈ শিকাই দিয়ে তাৰ বাবে বহুতখিনি সহায় হয় আৰু নিজে কৰিলে আমি গোটেইকেইটা আমি মনত ৰাখি কৰিব পাৰোঁ কিন্তু আমাৰ ভাল হৈছেনে নাই আমি ঠিকে কৰিছোনে নাই সেইটো সিমান ভালদৰে গম পোৱা নাযায় তাৰ বাবে এজন শিক্ষকৰ আগত যোগা কৰিলে বেছি ভাল আমি শিকি উঠি পিনে নিজে কৰাত কৰিব পাৰোঁ কিন্তু তাৰ আগতে শিকিবৰ কাৰণে আমি যোগাসন কেন্দ্ৰলৈ যোৱাটো উচিত বুলি ভাবোঁ মই কাৰণ যোগাসনৰ শ্ৰেণীলৈ যোৱাৰ আগত মই বহুতৰে কথা শু শুনিছিলোঁ যে নিজে যোগাসন কৰি পিনে বহুখিনি কিছু কাৰোবাৰ হাতৰ বিষ হয় বা কাৰোবাৰ কঁকালৰ বিষ হয় তেনেকুৱা হোৱাতকৈ আমি যোগাসনৰ কেন্দ্ৰলৈ গৈ শিকি উঠি তাৰপিছত আমি ভালদৰে নিজে কৰাটো বেছি উচিত